অঁ এই আছোঁ এনেই তুমি কি কৰিছা অঁ কি খবৰ বা মাজুলীলৈ কেতিয়া যাবা ডিচেম্বৰ অঁ বিছ তাৰিখে যাবা মোৰ ল'ৰাটোৰ পৰীক্ষা বাৰু বাৰ তাৰিখৰ পৰা আছে হ'লেও চাম বাৰু আমাৰ ঘৰৰ আমাৰ ঘৰৰ গ'লে মানে দুজনমান যাম আৰু

তাৰপৰা কিমানকৈ তুলিছা এতিয়া পইছা এহেজাৰকৈ অঁ অঁ আমাৰকেইটা ধৰি থবা বাৰু দুটা যাম বুলি ভাবিছোঁ

আৰু হেৰি আৰু কোনোবা যদি ওলাই ক'ম বাৰু আমাৰ ওচৰত তাকে আৰু আৰু কেইটা আৰু চাৰিটাহে খালী আছে অঁ আমাৰ বাইদেউ দুজনী আছে মোক কৈ চাম বাৰু নতুন যদি অঁ অঁ মই সিহঁতে যায় যদি মই কাইলৈ ফোন কৰি দিম বাৰু অঁ অঁ

অঁ অঁ তুমি হেৰি কৰিবা বাৰু বিচাৰি থ'বা মানুহ তেও মই আমাৰ আকৌ ইহঁতে যাবও পাৰে নাযাবও পাৰে মই তেও কৈ চাম অঁ আমাৰ দুজন বাৰু ফিক্স অঁ অঁ